হেল্ল' ময়ুৰ ট্ৰেভেল এজেঞ্চী মই আপোনালোকৰ এজেঞ্চীৰপৰা এখন কেব আগতীয়াকৈ বুক কৰিছিলোঁ তেজপুৰ যাবৰ বাবে এই কেবখন বুক কৰা হৈছিলে যাৰ ভাড়া পোন্ধৰশ টকা দেখুওৱা হৈছিল কিন্তু এতিয়া বৰ্তমান ড্ৰাইভাৰজনে মোৰপৰা অতিৰিক্ত এহেজাৰ টকা অৰ্থাৎ মুঠতে পঁচিছশ টকা ল'ব বিচাৰিছে যিটো টকা মই পৰিশোধ কৰিবলৈ নোৱাৰোঁ কাৰণ মোৰ হাতত বৰ্তমান সিমান টকা নাই সেইবাবে মই ইয়াত এটা অভিযোগ কৰিবলৈ এই ফোন কলটো কৰিছিলোঁ এই এই ইমান পৰিমাণৰ মই ভাড়াটো দিব নোৱাৰিম সেইবাবে আপোনালোকে ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰক